মই অসমৰ প্ৰায় দ্ৰিষ্টিকতেই গৈছোঁ প্ৰথম অসমখনৰ কথাই ক'বলৈ গ'লে অসমৰ প্ৰায় জিলাবিলাকতেই মই গৈছোঁ তাৰ উপৰিও মই গোৱালপাৰাৰ সূৰ্য পাহাৰটো বৰ বহুত ভাল লাগিল গোৱালপাৰাত যাওঁতে সূৰ্য পাহাৰ বৰ ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰু মন একদম শান্তি লগা এটা ঠাই আৰু ইয়াৰ উপৰিও মই ডিব্ৰুগড় গৈছোঁ বহুতবাৰ বেছি বেছি সংখ্যক হয়তো অসমৰ ডিব্ৰুগড়েই গৈছোঁ ডিব্ৰুগড় ডিব্ৰুগড়ত আমাৰ পৰিয়াল আছিল আৰু সেইকাৰণে আমাৰ ডিব্ৰুগড়ত যোৱা হয় ডিব্ৰুগড় চিটিখন আচলতে যিটো টাউন এলেকাটো বহুত ধুনীয়া হয় আৰু যথেষ্ট ধৰণৰ সুবিধা সা সুবিধাবোৰ আছে আৰু লগতে যিটো জগন্নাথ মন্দিৰ নতুনকৈ ব বনোৱা হৈছে তাত সেই মন্দিৰটোৰ কাৰণেও যোৱা হৈছিল নিজৰ ঠাইখনতো আপোনেই নগাঁও নগাঁওখন ঘূৰি ভালেই লাগে যদি বাহিৰলৈ যোৱা হয় বাহিৰৰ পৰা আহি যেতিয়া প্ৰথম বহু এমাহ বা দুমাহৰ পিছত যেতিয়া আমি নগাঁৱত নিজৰ এলেকাটোত ঘূৰোঁ তেতিয়া সেই নগাঁও আপোন ভা আপোন ঠাইখনৰ মানে হেৰিটোৱে বেলেগ লাগে আৰু বহুত ভাল লাগে সেইটো গ'ল তাৰপিছতে মই কলিকতা গৈছোঁ কলিকতা চহৰখন বহুত ভালেই হয় আমাতকৈ বহুত ডেভলপ হয় উন্নত হয় কিন্তু তথাপিও এটা কথা মন কৰিব লাগিব যে কলিকতা যিমানেই উন্নত নহওক কিয় আমাৰ সেই অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ দৰে ধুনীয়া নহয় তাত গ'লে যিটো এটা উশাহ নোপোৱাৰ নিচিনা এনেকুৱা এটা মানে টাউনৰ ভিৰ এটা আছে তাৰমানে বাকী ভিক্ট'ৰিয়া মে'মৰীয়েলকে আদি কৰি বহুত বহুত ঠাই আছে চাবলগীয়া বহুত ভালেই লাগে কিন্তু উৰিষ্যা মই গৈছিলোঁ অলপতে উৰিষ্যাৰ জগন্নাথ মন্দিৰ গৈছিলোঁ তাৰ ওচৰত যিটো যিখন সাগৰৰ সাগৰৰ দাতি কাষৰতে আমি ৰুম লৈ পেলাই আছিলোঁ বৰ ধুনীয়া ঠাই আৰু সন্ধিয়া আহি সাগৰৰ পাৰত বহুত ভাল লাগিছিল জগন্নাথ টেম্পলৰ জগন্নাথ মন্দিৰৰ অসংখ্য যিটো ভক্তৰ সমাগম সেই পৰিৱেশটো চাই সঁচাকৈ বৰ ভাল লাগে আৰু তাৰ যিবিলাক ৰীতি নীতি চাই বহুত ভাল লাগিল আকৌ এবাৰ যাবলৈ মোৰ হেঁপাহ থাকিল আৰু নিশ্চয় আকৌ যাম তাৰ উপৰি মই চিলিকা হ্ৰদ যিটো সেইটো চাইছিলোঁ সেই হ্ৰদত আমি জাহাজত চিলিকা হ্ৰদৰ মাজত চিলিকা হ্ৰদটো এইটো এনেকুৱা ন বহুবোৰ দ্বীপ মিলি পেলাই এটা বিধান সভাৰ এটা সমষ্টি হৈ গৈছিল তেওঁলোকৰ সেই সাগৰৰ মাজৰ দ্বীপবোৰৰ লগ লাগি সেই হ্ৰদৰ গোটেই হ্ৰদটোৱে গতিকে এ তাৰ মাজৰ কেইটামান দ্বীপ গৈছিলোঁ এটা দ্বীপততো ডাঙৰ মন্দিৰ এটা আছিলে শিৱ মন্দিৰ তাত আমি গৈছিলোঁ জাহাজত উঠি বাকী ভুৱনেশ্বৰ চহৰখন বৰ ধুনীয়া চহৰ বৰ পৰিষ্কাৰ চহৰ আমাৰ গুৱাহাটীতকৈ যথেষ্ট পৰিষ্কাৰ হয়তো গুৱাহাটীতকৈ সৰু হ'ব পাৰে কিন্তু গুৱাহাটীতকৈ যথেষ্ট ধুনীয়া আৰু পৰিষ্কাৰ হয় আহল বহল বাটবোৰ বৰ আহল বহল লগতে লেতেৰা জাবৰ জোথৰ যেনেকৈ আমাৰ গুৱাহাটীত অধিক সংখ্যক পোৱা যায় তাত খুব যথেষ্ট কম সেয়ে ভাবিছোঁ এইবাৰ অহা নবেম্বৰ ডিচেম্বৰ মানত আমি আকৌ উৰিষ্যাৰ এটা প্ৰ'গ্ৰেম বনাই আছোঁ যাব লাগিব পৰিয়াল লৈ